ভেকচিন মৰা পাছতো বেমাৰ আহে বেমাৰ আহিলে মৰি গ'লে মানে ইঞ্চুৰেঞ্চ কৰি থ'লে মানে ধৰক আৰু ওলটাই পইচাটো দিয়ে বুলি কয়